আমাৰ এই অঞ্চলত ধৰা মাছ পুঠি দৰিকণাকে ধৰি ৰৌ ভকুৱা গ্ৰাছ কাপ সকলো মাছেই পোৱা যায় বৰালি শ'ল সেইবিলাক আকৌ মূল্য় পুঠি দৰিকণাবিলাকৰ অলপ কম মূল্য় আকৌ ৰৌ ভকুৱাবিলাকৰ কিলো কেতিয়াবা আঠশ কেতিয়াবা হাজাৰ এনেকৈ বিক্ৰী কৰা দেখা পাওঁ ডাঙাৰ মাছ হ'লে আমি এতিয়া বেপাৰীয়ে লৈ আহা মাছবিলাক কিলো দুইশকৈ খাই আছো আৰু এই মিৰ্গা সৰু সৰু মিৰ্গাবিলাক লৈ আহে এইবিলাকে আকৌ আকৌ যিমানে দেৰি হয় সেইবিলাক আকৌ আকৌ অলপ দাম হ'ব বাৰিষাৰ পৰা উঠাৰ পিছত কেতিয়াবা আকৌ অলপ দামী মাছো লৈ আহে সেইবিলাকৰ কিলো পাঁচশ ছয়শ বেপাৰীয়ে কেতিয়াবা নিজৰ ইচ্ছামতেও দামটো লয় সেনেকুৱা